মোৰ এখন আৰু এখন অন্যতম প্ৰিয় কিতাপ আছে মিৰি জীয়ৰিৰ কাহিনী আৰু মই ভাবোঁ যে সেইখন লেখকে সঁচা ঘটনাৰ ওপৰত লিখিছে আৰু সেইখন মই এইবাবেই আকৰ্ষণীয় বুলি অনুভৱ কৰোঁ কাৰণ কি কিতাপখনত যিটো কাহিনী লিখিছে সেয়া সঁচাকৈয়ে আমাৰ সমাজত হৈয়ে আছে আামাৰ সমাজ সেই সেই সময়ত আছিল যে আমাৰ বেলেগ জাতিৰ মানুহে বেলেগ জাতিৰ মানুহৰ লগত বিয়া হ'ব নোৱাৰে বিয়া কৰাব নোৱাৰো আৰু সেইবোৰ আমাৰ সমাজত সঁচায়ে হৈ আছে আৰু সেইবাবেই এই সঁচা কাহিনীটোৰ ওপৰত মই বাৰুকৈয়ে আকৰ্ষিত